আমাৰ অঞ্চলত এন জি অ' বোৰে আহি মানে বহুত হেই কৰিছে কাম চাম কৰিছে তাৰ নেক্সট আৰু সেই কৰিছে বহুত সাহাৰ্য্য দিছে গৰীববিলাকক মানে খাদ্য চাদ্য যোগান ধৰিছে দিছে আৰু সেই কাপোৰ কানিও দিছে আৰু ঘৰ বাৰী যদি বেয়া হৈ থাকে তাতেও মানে সেই কৰিছে কি ব'লে হেল্প চেল্প সহায় চহায় কৰিছে মানে তাৰে ওপৰত আৰু সেই যি যি মানে অসুবিধা আছে তাতে যাই ক'লেই হ'ল কোৱাৰ পিছত তাতে মানে তাহো মানে কৰি দিয়ে আৰ আৰু চাফা তাফা কৰিছে মানে এই নালা চালাবিলাক সেইবিলাক চাফা তাফা কৰিছে